আমাৰ ওচৰতে থকা চৰকাৰী স্বাস্থ্য কেন্দ্ৰখনৰ নাম হৈছে মেৰাপানী অসামৰিক চিকিৎসালয় ইয়াত থকা সুবিধাসমূহৰ নাম হৈছে সুবিধাসমূহ হৈছে গৰ্ভপাত গৰ্ভপাতৰ সুবিধা আৰু খোৱাপানীৰ সুবিধা আকস্মিক দুৰ্ঘটনাৰ সুবিধা আৰু এম্বুলেঞ্চৰ সুবিধা আৰু লগতে ফাৰ্ম ফাৰ্ম দৰৱ দৰৱ পাতি আদি সহজে পোৱা যায় আৰু লগতে অক্সিজেন চিলিণ্ডাৰো পোৱা যায় অক্সিজেন অক্সিজেনৰ সুবিধাও পোৱা যায় আৰু অক্সিজেনৰ সুবিধা নাৰ্ছ ডক্তৰ আদি সকলো থাকেই